হেল্ল' মই কমলাবৰীয়াৰপৰা কৈছোঁ মোক আপোনালোকৰ এজেঞ্চীৰপৰা গাড়ী এখন দৰকাৰ হৈছিলে বাসুদেৱলৈ যাবৰ কাৰণে মই আগতেও আপোনালোকৰ এজেঞ্চীৰ লগত যোগাযোগ কৰি তেনেকৈ গাড়ী লৈ গৈছোঁ যদি পাৰে গাড়ী এখন ব্যৱস্থা কৰি দিব আৰু তাত কিবা ৰেহাই দিব নেকি মোক